আমি গঁড়ালটো ভাল জেগাত বনাব লাগিব অলপ ৰ'দ ঘাই জেগা লাগে আৰু আপোনাৰ গঁড়ালটো সিহঁতে থাকিব পৰাকৈ সুবিধা কৰি দিব লাগিব আপোনাৰ পানীৰ পৰাও হাত সৰাকৈ ধুনীয়াকৈ গঁড়ালটো বনাব লাগিব তাৰপৰা আপোনাৰ জেগাটোও পৰিষ্কাৰ হ'ব লাগিব আপোনাৰ জেগাও মানে অলপ ৰ'দ ঘাই আৰু অলপ ওখ জেগাত সিহঁতৰ গঁড়ালটো হ'ব লাগে তেতিয়া মানে কুকুৰাখিনি ভাল ধৰণে উৎপাদন হ'ব আৰু গঁড়ালটো বনাই তাত আমি ভাল জাতৰ ব মানে কুকুৰা আনি সংৰক্ষণ কৰি আমি ৰাখিব লাগিব কুকুৰা ভাল জাতৰ হাঁহ হওক কুকুৰা হওক মানে তেতিয়াহে সোনকালে সিহঁতে ডাঙৰ হ'ব দানাও সিহঁতক সেইটো পৰিমাণে ভালকৈ খুৱাব লাগিব পানী দানা ইত্যাদি ধুনীয়াকৈ সিহঁতক যোগাৰ দিব লাগিব তাৰপিছতে আকৌ আপো আপোনাৰ মানে ধৰক খোৱাটো যদি ভাল দিওঁ আৰু ভালকে যদি সিহঁতক ৰাখোঁ নিশ্চয় আমি ডাঙৰ কৰিব পাৰিম সেইটোৱে আৰু মানে এই গঁড়ালটো বিশেষকৈ মানে ভাল হ'ব লাগে ভাল জেগা হ'ব লাগে আপোনাৰ ৰ'দ ঘাই জেগা লাগে সিহঁতে ৰ'দ পাব লাগে আৰু বতাহো পাব লাগে এনেকুৱাকৈ বনাব লাগে যাতে সিহঁতৰ কোনো অসুবিধা নহয় মানে সিহঁতক এনেকুৱা লাগে এডোখৰ তল চাইডটো ধুনীয়াকৈ বেৰাখন দিয়া ব্যৱস্থাটো অলপ বেলেগ ধৰণৰ ভাল হ'ব লাগিব আৰু ওপৰ ছাইডটো সিহঁতক কি কৰিব লাগে এই ফাট থ'ব লাগিব মানে যাতে বতাহ ওলোৱা সোমোৱা কৰিব পৰা সেই ব্যৱস্থাটো সিহঁতক গঁড়ালত মানে গঁড়ালটো তেনেকুৱা ধৰণৰ হ'ব লাগিব আৰু সেই তেনেকুৱা গঁড়ালত ৰাখিলে মানে কুকুৰাবিলাক ভাল ধৰণে ডাঙৰ কৰিব পৰা যাব তাৰপৰা আৰু সিহঁতক দানাটোও তেনেকৈ যোগাৰ দিব লাগিব আপোনাৰ এই দানাটো লগত পানী যোগান দিব লাগিব সিহঁতক সময়মতে অলপ মানে কুকুৰা হাঁহ পুহিলে সিহঁতক অলপ পাত সেউজীয়া বস্তু সেউজীয়া জাতৰ বস্তুও সিহঁতক অলপ খুৱাব লাগে কলপাতে হওক বা ঘাঁহ বনেই হওক কাৰণ অকল সিহঁতে দানাটো খাইও থাকিব নোৱাৰে আমাৰ যিহেতু লোকেলবিলাকৰ কথা কৈ আছোঁ মানে লোকেল হওক আৰু হেৰি হওক মানে অভ্য়াসটো কৰিলে সিহঁতে খাব পাৰে সেয়া তেনেকৈ সেয়াও সিহঁতক সেইটো ব্যৱস্থাটো সিহঁতক ভাল ধৰণে কৰি দিব লাগিব খোৱাৰ ব্যৱস্থাটো গঁড়ালটো আপোনাৰ পোহৰো লাগে ৰাতি কাৰণে সিহঁতক ৰাতিও খায় দানা সিহঁতক যদি আপুনি পোহৰটোও দিয়ে লাইটৰ পোহৰ আপোনাৰ ফেনো লাগে এনেকুৱা ধৰণৰ মানে সেইবিলাক ব্যৱস্থা সিহঁতক যদি ধুনীয়াকৈ কৰি দিয়ে তেতিয়া নিশ্চয় মানে ডাঙৰ হ'ব আৰু তাত আৰু বেমাৰ আজাৰৰ পৰা আপুনি হাত সাৰিব পাৰিব তেনেকুৱা গঁড়ালটো ভাল হ'ব লাগে গঁড়ালটো ভাল হ'লেহে কুকুৰাখিনি ভালকৈ ডাঙৰ হ'ব আৰু মানে বেলেগ বেলেগ জাতৰ আমি বেলেগ বেলেগ জাগাৰ পৰা আনি সিহঁতক ৰাখিব লাগিব উন্নত জাত যিমানেই হওক উন্নত জাতৰ পুহিলে আমাৰেই মানে লাভ হ'ব লাভত থাকিব আৰু মানে হেৰি এই যিহেতু মানে ভাল জাত হ'লে পোৱালীও ভাল থাকিলে কণীৰ কাৰণেও ধৰা সুবিধা হ'ল এতিয়া কণীও পাৰে কণী পাৰিলে কণীখিনিক আকৌ আমি তাৰ ব্যৱস্থা কৰি দিব লাগিব সেই সেয়াও গঁড়ালটোত সেয়াও সুবিধা কৰি দিব লাগিব কাৰণ লোকেলটো পুহিলে মানে কণীও পাৰিব কণী হওক লেয়াৰে পোহো বা লোকেলে পোহো সিহঁতক কি হ'ব কণীৰ কাৰণেও আমি সেয়া গঁড়ালটোত ধুনীয়াকৈ সেয়া ব্যৱস্থা কৰি দিব লাগিব তেতিয়াহে সিহঁতে আকৌ কণী পাৰিব কণীখিনি আকৌ আমি সযতনে আনি ৰাখি থ'ব লাগিব ৰাখি থোৱাৰ পিছত আকৌ উমনি দিব লাগিব সেই তেনেকুৱা সেইবিলাক সিহঁতৰ লগত আমি লাগি থাকিব লাগিব মানুহ এজন মানে সিহঁতক লাগেই আৰু প্ৰায় লাগি থাকিবই লাগিব দানা পানী ইত্যাদি আকৌ সেই ঘাঁহ পাতো অকণমান দিব লাগে কলপাত অকণমান দিব লাগে তেতিয়া সিহঁতৰ খানা খাদ্যটো অকল দানাটো বুলি নহয় ঘাঁহ চাহো দিব লাগে আৰু শুকান হ'ব লাগে চাফ চিকুণ হ'ব লাগিব সদায় চাফ চিকুণ কৰি ৰাখিব লাগে তেতিয়া বেমাৰ আজাৰো নহয় চাফ চিকুণতো মানে গঁড়ালটো ৰখাতো আমাৰ কাৰণে কৰ্তব্য গঁড়াল এটা হ'লে চাফ চিকুণকৈ ৰাখিব লাগে অকল যে আৰু ধৰক বান্ধিয়ে তাতে থৈছোঁ কুকুৰাখিনি আৰু মানে চাফ চিকুণ কৰিব নালাগিব সেইটো সেইটো নহয় সিহঁতক চাফ চিকুণো লাগে তেতিয়া সোনকালে ডাঙৰো হ'ব আৰু মানে বেমাৰ আজাৰৰ পৰাও হাত সাৰিব পাৰিব দানা পানীও দিব লাগিব দৰৱ পাতিও দিব লাগিব ইত্যাদি মানে সিহঁতক যতন কৰিবই লাগিব তেতিয়াহে লাভান্বিত হ'ব পাৰিব এনেই অকল আৰু পুহিছোঁ বোলে গঁড়ালটো আছে বনাইছোঁ তেনেকুৱা নহয় হাঁহ কুকুৰা পুহিবৰ কাৰণে ফাৰ্মটো সদায় ধুনীয়া হ'ব লাগে ভাল হ'ব লাগে পৰিষ্কাৰ হ'ব লাগে আৰু মানে বতাহ ওলোৱা সোমোৱা ৰ'দ ঘাই জেগা সেইবিলাক একদম মানে হ'বই লাগিব তেতিয়াহে ঠিক ঠাককৈ আপুনি উন্নতি কৰিব পাৰিব